চকুৰ যতন ল'বলৈ বহুত কাম কৰিব লাগে কাৰণ চকুযোৰ হৈছে আমাৰ আটাইতকৈ মূল্যৱান অংগ আমাৰ শৰীৰটোৰ চকুযোৰেই হৈছে এটা সমূল্য সম্পদ কিয়নো চকুৰে আমি দেখোঁ চকুৰে আমি এই ধুনীয়া পৃথিৱীখনৰ সৌন্দৰ্য প্ৰথম চকুযোৰেই আমি অনুভৱ কৰোঁ বা উপভোগ কৰোঁ গতিকে চকুৱে হৈছে আমাৰ সম্পদ মানুহে মানুহক আমি চকুৰে দেখোঁ বা যিকোনো বিপদ বিঘিনি বা কিবা আহিছে সেইখিনি আমি চকুৰেই দেখোঁ আৰু গতিকে চকুযোৰ যদি আমাৰ ভালে নাথাকে তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লেতো আমাৰ নিশ্চয় কিবা বিপদ হ'ব আমি নিজকে অন্ধ ৰূপত কেতিয়াবা যদি আমি কল্পনা কৰি চাওঁ বিশেষকৈ মই অন্ধ ৰূপত কল্পনা কৰি চালে ভয় লাগি যায় চকুযোৰ চকুযোৰ যেতিয়া অন্ধ হৈ যাব খোজনো কেনেকৈ কাঢ়িম কেনেকৈনো দেখিম তো মানুহক কেনেকৈ চিনি পাম সেইখিনি আমি অনভিজ্ঞ হৈ ৰ'ম গতিকে চকুযোৰ ভালকৈ ৰাখিব লাগিব তাৰ কাৰণে এই এক নম্বৰ কথা হৈছে কি আমি আমাৰ শুই উঠিয়ে আমি চকুযোৰ ঠাণ্ডা পানীৰে আচলতে ধুব লাগে আৰু ইমান ধূলি বালি হয় সেই ধূলি বালিখিনি আমি ঠাণ্ডা পানীৰে আচলতে চকুযোৰক আমি ৰক্ষা কৰিব পাৰোঁ আমি ক'ৰবাৰপৰা আহি আমি প্ৰথম চকুযোৰিয়ে ধুব লাগিব বা এটা বাতিত পানী লৈ আমি চকু চকুযোৰ বাতিটোত পানী লৈ পেলাই চকুযোৰ তাত পিৰিকিয়াই দিব লাগিব সেই পানীত তললৈ মূৰ কৰি পানীত চকুযোৰ ভৰাই দি আমি পিৰিকিয়াই দিলে আমাৰ ধূলিখিনি গুচি যাব তাৰোপৰি আমি চকুযোৰৰ কাৰণে আমি চছমা পিন্ধিব পাৰোঁ আমাৰ সূৰ্যৰ পোহৰেও আমাৰ চকুযোৰ অকণমান অপকাৰ কৰে কাৰণ ইমান ডাঙৰ ইমান হেৰি আহে ৰশ্মি আহে সেই ৰশ্মিখিনিয়ে হয়তো চকুত আমাৰ কেতিয়াবা অপকাৰ কৰিব পাৰে সেইকাৰণে আমি আজিকালি কি হয় আমি হেৰি চছমা মানে ৰশ্মি প্ৰতিৰোধকাৰী চছমা আমাক ডক্টৰে দিয়ে চকুযোৰ ভালে ৰাখিবৰ কাৰণে গতিকে আমি সেইখন সেইখন চানগ্লাছ বুলি কয় ইংৰাজীত চানগ্লাছখন আমি ব্যৱহাৰ কৰিব পাৰোঁ অ' মইতো কৰোৱেই কাৰণ মোৰ চকুযোৰ মোৰ কাৰণে বৰ মূল্যৱান মই চকুযোৰ বহুত ভাল পাওঁ গতিকে প্ৰথম চিনাকি চকুৰেই হয় মানুহক প্ৰথম আমি চিনি পাওঁ চকুৰেই গতিকে চকুযোৰটো অমূল্য সম্পদ গতিকে চকুক আমি নিৰাপত্তা দিবই লাগিব চকুক আমি ছটা চল্লিছ